হয় বিভিন্ন সময়ত পৰ্যটক সকল আমাৰ গাঁৱলৈ পৰ্যটনৰ উদ্দেশ্যেৰে আহে পৰ্যটক সকল আমাৰ গাঁৱলৈ অহাৰ মুখ্য কাৰণটো হৈছে আমাৰ গাঁৱত এখনি পৰ্যটনস্থলী আছে তাৰ নামটো হৈছে গ্ৰাম্যানুভুতি আমাৰ গাঁৱৰ এজন উদ্যমী যুৱক মোৰ সম্বন্ধীয় খুড়া শ্ৰীযুত দিকপল লাহনদেৱৰ একান্ত প্ৰচেষ্টাত এই পৰ্যটনস্থলীখন গঢ় লৈ উঠিছে তেওঁৰ নিজৰ একান্ত প্ৰচেষ্টাৰ বলত নিজৰ বাসগৃহখনি পৰ্যটনস্থলীৰ ৰূপ দিবলৈ তেওঁ সক্ষম হৈছে তেখেতে নিজৰ বাসগৃহত অসমীয়া সমাজৰ পৰা বৰ্তমান হেৰাই যোৱা বিভিন্ন সামগ্ৰী যেনে বাঁহ কাঠৰ সামগ্ৰী বেতৰ সামগ্ৰী টোকোৰা চৰাইৰ বাহ কইনা অনা দোলা আদি সংৰক্ষণ কৰি ৰাখিছে ইয়াৰ উপৰিও বিভিন্ন পুৰণি সামগ্ৰী যেনে যেনে ধৰণে ধৰক টিভি গ্ৰামফ'ন টেপ ৰেৰ্কডাৰ চি ডি ৰেডিঅ' গেছ লাইট যিবোৰ আগতে আমি দেখা পাইছিলোঁ কিন্তু বৰ্তমান সময়ত এইবোৰ পাবলৈ নাই এই সামগ্ৰীসমূহ তেওঁৰ নিজৰ বাসগৃহত অতি সযতনেৰে সজাই ৰাখিছে আৰু সংৰক্ষণ কৰিছে এই সামগ্ৰীসমূহ চোৱা এই সামগ্ৰীসমূহৰ লগত এখন ফটো তোলা আদি উদ্দেশ্য লৈ বিভিন্ন সময়ত বিভিন্ন মানুহ এই পৰ্যটনস্থলীলৈ আহে বিভিন্ন সময়ত ইউটিউবাৰ সাংবাদিকসকলো ইয়ালৈ আহে তেওঁলোকে ইয়াত ফটো তোলে ভিডিঅ' কৰে এই সামগ্ৰীসমূহ মানুহে চোৱাৰ সুবিধা কৰি দিয়ে পৰ্যটকসকলৰ সুবিধালৈ লক্ষ্য ৰাখিও লাহনদেৱে নিজৰ প্ৰচেষ্টাত এখনি ফুলনি বাগিচা নিৰ্মাণ কৰিছে বিভিন্ন মানুহে বিভিন্ন সময়ত আহি ইয়াত ফটো তোলে মানুহে ৰাতি কেম্প কৰি থকাৰ সুবিধাও ইয়াত প্ৰদান কৰা হৈছে মানুহে বিভিন্ন সময়ত ইচ্ছা কৰিলে ইয়াত আহি কেম্প কৰি থাকিব পাৰে আৰু নিজৰ আনন্দৰে এসাজ ইয়াত খাবও পাৰে পৰ্যটকসকলৰ সুবিধাৰ বাবে ছেল্ফি পইণ্ট সাতোঁৰাৰ সুবিধা মাছ ধৰাৰ সুবিধা খাদ্য গ্ৰহণৰ সুবিধা আদি ইয়াত প্ৰদান কৰা হয়